লক্ষীমপুৰ জিলাখনৰ দৈনিক সমস্যা বা প্ৰত্যাহ্বান বুলি কবলৈ যাওঁতে আমাৰ নিৰ্দিষ্ট তেনেকুৱা বুলি নাই অনেকখিনি আছে তাৰ ভিতৰতে ধৰক যেনেকুৱা কোনো পৰিকল্পনা নোহোৱাকৈ ঘৰ দুৱাৰ দোকান পোহাৰ বনোৱা দ্বিতীয়তে বস্তু বাহিনী যিখিনি গেলা পঁচা বস্তু বা ৰাস্তাৰ কিনাৰত দ'মোৱা বস্তু সেই বস্তুখিনি নিৰ্দিষ্ট জেগাত থোৱা মেলা তাৰ পৰা দুৰ্গন্ধ অহা তৃতীয়তে শব্দ প্ৰদূষণ আছে চহৰখনত সেইকাৰণে আমি চৰকাৰক তথা ইয়াৰ সন্মানীয় বিধায়কক আমি এটাই কওঁ যে কামখিনি পৰিকল্পিতভাৱে কৰি মেলি যাতে ৰাইজক সকাহ দিয়ে আৰু তাৰ বাবে যিহেতু নিৰ্দিষ্ট বিভাগ আছে লক্ষীমপুৰৰ বিভাগীয়া যিখিনি কৰ্মচাৰী তেখেতলোকক পৰামৰ্শ দিয়ে কামবিলাক ভাল এটা ৰাস্তা এটা দিশ উত্তৰায়ণ কৰিবলৈ যিহেতু লক্ষীমপুৰ জিলাখন যথেষ্ট ডাঙৰ বুলিয়েই ক'ব পাৰি আৰু সেইকাৰণে মানুহখিনিকো শান্তি লাগে আৰু তৃতীয়তে আৰু এটা আছে সমস্যা যিহেতু আমাৰ ট্ৰেফিক ট্ৰেফিক জাম হয় যথেষ্ট আমাৰ ইয়াত টাউনখনৰ ৰাস্তা পদূলিবোৰ নিচেই ঠেক তাৰ কিনাৰতে মটৰ চাইকেল হওক গাড়ী হওক কিনাৰতে ৰখাই দিয়া বাবে অহা যোৱা যান যঁট বহুত হয় আৰু সেই যান যঁটৰ পাওঁতে যিটো ৰাস্তা আমাক দহ মিনিটত অতিক্ৰম কৰিব লাগে সেই ৰাস্তাটো ঠিক আমাৰ বিছ ৰ পৰা পঁচিছ মিনিট সময় দৰকাৰ হয় সেইকাৰণে স্থানীয় বিধায়কক আমি অনুৰোধ জনাওঁ বা অনুৰোধ জনাব লাগে যে এইখিনি সুচাৰুৰূপে যিখিনি বিভাগীয় কায্যকৰ্তা আছে তেখেতলোকক দায়িত্ব অৰ্পন কৰি এইখিনি সমস্যা বা প্ৰত্যাহ্বানৰ পৰা আমাক আঁতৰ কৰিবলৈ